হেল্ল' অ' পূজা অ' আমাৰ এই মাঘ বিহু আহি পালেহি অ' আহি পালে বিহু এই পিঠা পিঠা কি কি বনাবা খুজিছা তুমি বিহুত কি কি পিঠা বনাবা অ' অ'

অ' মই পিছে আৰু বেলেগ বনাম বুলিও ভাবি আছোঁ মই পকা লাৰু বনাম তিলৰ লাৰু বনাম নাৰিকল লাৰু বনাম চুজি লাৰু বনাম শুনি যোৱাচোন তাৰপিছত আৰু চুঙা পিঠা তোমালোকে নবনোৱা নেকি অ' অ'

অ' মই আজিয়ে বনাম ৰ'বা মই আজি লাৰু পিঠা আৰু যোৱাকালিয়ে মই সান্দহ গুড়ি খুন্দিছোঁ চিৰা অলপ খুন্দিলোঁ ঢেঁকীত অ' অ' অ' তাৰপিছত আৰু আজি এই পকা লাৰুকেইটা বনাম তিলৰ লাৰুকেইটা বনাম তাৰপিছত এই তিল দিয়া পিঠাকেইখন বনাম আৰু নাৰিকল দিয়া পিঠাখিনি বনাম আৰু অহাকালি গধূলিলৈ মই লাও পিঠাখিনি বনাম

আজি অ' অ' অহা অ' অহাকালি উৰুকা হ'ব নহয় অহাকালি মই চুঙাপিঠাখিনি একেলগে বনাম অ' আগতে চুঙাপিঠাখিনি বনাই ল'ম তাৰপিছত ভাত বনাম অ' তুমি পিছে চুঙা পিঠা কেতিয়া বনাবা অ' ঠিক অ' ঠিকে আছে দিয়া অ' অ' হ'ব দিয়া অ'